আমা আমি যিহেতু কৃষ্ণ গুৰু ধৰ্ম আমাৰ আমাৰ ঘৰত কোনোবা মৰিলে আমাৰ প্ৰথম মানুহটো দহন কৰোঁতে ভকত আহিব লাগে মানে চক্ৰ থাকে সেই চক্ৰৰ সভাপতি লগতে দুই তিনিজনমান ভকত আহে আহি প্ৰথম প্ৰাৰ্থনা প্ৰাৰ্থনা কৰি সেৱা সৎকাৰ কৰি শ্মশানত লৈ যায় শ্মশানত লৈ যায় তাত সাত পাক ঘূৰি মৃতদেহটো দহন কৰে দহন কৰাৰ পিছত ঘৰৰ ঘৰৰ দহন শেষ হোৱাৰ পিছত তাত একো হেৰি নকৰে ঠাইখিনি মচি চাকি দিয়ে তাত মানে বামুণ অন্য বামুণ মানুহে যেনেকৈ অস্থি ৰাখে সেনেকৈ অস্থি নাৰাখে আমাৰ কৃষ্ণ গুৰু ধৰ্মত সেইটো নাই তাৰপিছত তাৰপৰা আহি গা পা ধুই কিনে তাৰপৰা আহি গা পা ধুই সেইদিনাৰ একো খোৱা লোৱা নহয় ব্ৰত ৰাখে তিনি দিন হোৱাৰ পিছত আমাৰ চক্ৰৰ ভকতে হেৰি কৰে লৈ আহে ফল পকল হেৰি খায় ঘৰৰ হেৰিখিনি মানুহখিনিয়ে খায় তাৰপিছত যেতিয়া চাৰি দিন হ'ব তাৰপিছত ভবিছ কৰে সেইদিনাও আমাৰ ভকতেই আনে তাৰপিছত হেৰি কৰি সেই জাচা খায় হেৰি কৰি জাচা খাই সন্ধিয়া ভবিছ কৰে সূৰ্য্য ডুব যোৱাৰ আগতে ভবিছ কৰা শেষ হ'ব লাগে তাৰপিছত সেই চাৰি দিনৰ পৰা ভাগৱতো শুনায় ঘৰৰ হেৰিখিনিক মানুহখিনি ভাগৱত আমাৰ চক্ৰৰ পৰা ভকত পঠাই দিয়ে আৰু সেইমতে সাত দিন ভাগৱত পাঠ পঢ়ে সাত দিনৰ পিছত ভাগৱত শুনাৰ পিছত যেতিয়া দহ দিন হ'ব দহ দিনৰ পিছত হেৰি কৰে কাপোৰ কানি ভিজাই সেইদিনা অলপ সেইদিনাও ভাগৱত চায় দহ দিনৰ দিনাও ভাগৱত চায় ভাগৱত চোৱাৰ পিছত সিদিনা কাপোৰ কানিও ভিজাই কাপোৰ কানি ভিজাই যেতিয়া তাৰে পিছত এঘাৰ দিন হ'ব এঘাৰ দিনা আমাৰ মানে ভকতসকলক গোটাই কিনে নাম কীৰ্ত্তন হয় সেইদিনাই শেষ আমাৰ